অঁ গুড ইভিনিং

কামখিনি কেনেকৈ আগবঢ়াব লাগিব এতিয়া কথাটো হৈ গ'ল যেতিয়া হেৰি তুমি কামখিনি ষ্টাৰ্ট কৰিছা আজি আমাৰ হেৰি প্ৰচেছ মানে কোম্পেনীটোত তুমি জড়িত হৈছো হোৱা লগে লগে কি হ'ল এতিয়া তোমাৰ কামটো হ'ল তুমি কামটো শিকিব লাগে হয়নে নহয় এতিয়া চোৱা তুমি কামটো কেনেকৈ কৰিবা আজি তুমি কোনোবা কাষ্টমাৰ আহিছে তুমি কাষ্টমাৰজনক তুমি যিমান আমাৰ আমাৰ দোকানত যিমান প্ৰডাক্টবিলাক আছে তুমি প্ৰডাক্টবিলাক দেখাব লাগিব তুমি প্ৰডাক্টটোৰ ওপৰত নলেজ ল'ব লাগিব এতিয়া তুমি অলৰেডি তুমি অলপ অলপ নলেজটো আছেই তোমাৰ এতিয়া তোমাৰ কথাটো হৈ গ'ল কেনেকুৱা যে তুমি সেই কাষ্টমাৰজনক কেনেকৈ আকৰ্ষিত কৰিবা তুমি আকৰ্ষণ কৰিব সেইখিনিও জানা এতিয়া কথাটো হ'ল তুমি প্ৰত্যেকটো প্ৰডাক্ট এতিয়া ধৰা মানুহজনে বোলে মানুহগৰাকীয়ে বোলে তোমাক কস্মেটিকৰ প্ৰডাক্টেই তোমাক হেৰি কৰিছে বিচাৰিছে আৰু তুমি গৈ পিনে তাত গৈ এইটো তুমি এফ এম চি জি দেখালে নহ'ব কস্মেটিকটো কস্মেটিকে দেখাব লাগিব এতিয়া তুমি কস্মেটিকৰ এই ইয়াত গৈ তুমি বস্তুখিনি ধুনীয়াকৈ তাত গৈ তেখেতক সেইখিনিৰ ওপৰত হেৰি কৰা যে এইখিনি এইখিনি মেম এইখিনি এইখিনি আছে বা ছাৰ এইখিনি এইখিনি আছে ত' এতিয়া তোমাৰ কামটো সেইটোৱে তুমি কাষ্টমাৰ আহিব কাষ্টমাৰ অহাৰ লগে লগে তুমি কাষ্টমাৰজনৰ লগত লাগিবা লাগি পিনে তুমি ধুনীয়াকৈ কামটো কৰা ত' বাকী তোমাৰ কিবা প্ৰব্লেম হ'লে আমি আছোৱেই হেল্প কৰিবলৈ এতিয়া অঁ এতিয়া তোম তোমাৰতো নটা বজাত তুমি আহিয়ে যোৱা নটা বজাৰ পৰা তোমাৰ পাঁচটা বজালৈকে তোমাৰ কাম ত' তুমি তুমি কামখিনিত তুমি মনোযোগ দি পিনে কামখিনি কৰা আৰু তুমি প্ৰতিজন কাষ্টমাৰকেই সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিবা কাৰণ কিয় কাষ্টমাৰে ভগৱান হয় নহ্ আমাৰ এতিয়া দোকানখনত আমাৰ কাষ্টমাৰ আহিবই লাগিব আহিলেহে আমাৰ ধৰা আজি আমাৰ মালিকে হেৰি পাব হয়নে নহয় তেখেতে প্ৰফিট পালেহে আমাক দৰমহা দিব এতিয়া এজ এ মেনেজাৰ হিচাপে মই এই তোমালোকক শিকাব লাগে হয়নে নহয় বস্তুখিনি এতিয়া তুমিয়ে ধুনীয়াকৈ কামখিনি কৰা প্ৰতিজন কাষ্টমাৰ আহিলে তুমি কাষ্টমাৰক ভালদৰে তুমি সম্ভাষণ জনোৱা সম্ভাষণ জনাই তুমি প্ৰতিটো প্ৰডাক্ট তুমি দেখুওৱা ক'ত ক'ত আছে ক'ত ক'ত নাই তোমাৰ ক'ত কি আছে সম্পূৰ্ণ বস্তুখিনি দেখাই দিয়া দেখাই দিয়াৰ পিছত তুমি তেখেতসকলে কি কি লয় কি কি নলয় সেইটো কি কি ল'ব সেইখিনি তুমি তেখেতসকলক কেনেকৈ ক'ত ল'ব লাগিব সেইটো দেখাই দিবা ট্ৰলি আমাৰতো আছে ট্ৰলিত তেখেতসকলে ভৰাই ল'ব বক্সত বক্সবিলাকত ভৰাই ল'ব ভৰাই লৈ পিনে তাৰপাছত ক'ত কউন্টাৰটো ক'ত আছে তুমি তাত দেখাই দিবা তাৰপাছত তোমাৰ কাম সিমানখিনিয়ে বাকী কাউণ্টাৰত মানুহ থাকেই তাহাঁতে নিজেই হিচাপ নিকাছবিলাক কৰিব বাকী ইমানেই তোমাৰ কাম তুমি কৰা কামখিনি ধৈৰ্য্য় ধৰি কামখিনি কৰিবা মুঠতে এটাই কথা বেছি খং উঠাই নল'বা কাৰণ কাষ্টমাৰক আমি যিমান যি হওক আমি ভাল ব্যৱহাৰ কৰিবই লাগিব ঠিক আছে অঁ অঁ অ'কে অঁ নিশ্চয় নিশ্চয় নিশ্চয় মই আছোঁ লগ দিম লগ দিম সদায় অঁ অ'কে